অঁ হেল্ল' অঁ অঁ জিন্তু কোৱাচোন বাকী আমি অঁ অঁ অতি ভাল কথা খুলিব লাগে ময়ো ভাবি আছোঁ তেনেকৈ কিবা এটা ফাৰ্মিং কৰিম বুলি মাছ মই মাছ পুহিম বুলি ভাবি আছোঁ বৰ্তমান সময়ত এটা ফিছাৰী খান্দি পেলাই অঁ তাৰ লগতে এজজাষ্ট কৰি পেলাই হাঁহৰ ফাৰ্মিং কৰিম বুলি ভাবিছিলোঁ হাঁহটো বেয়া হ'ব নেকি বাৰু ফাৰ্মিং কৰিলে

লোন এটা লাগিব আজিকালি অঁ আজিকালি অসম চৰকাৰে এইটো হেল্ল' অঁ আজিকালি অসম চৰকাৰে তেনেকৈ দিছে নহয় কিবা পোন্ধৰ হাজাৰ টকা পি এম বিশ্বকৰ্মা দিছে অঁ তেনেকুৱা আঁচনি এটাটো আমি অনলাইন কৰিব লাগিব চাগৈ ন অঁ অঁ অঁ অঁ আমি যেনেকৈ পি এম বিশ্বকৰ্মাজাতীয় তেনেকুৱা কিবা এটা আঁচনি এখন পালে আমাৰ মানে মূলধন এটা পাম চৰকাৰ ফালৰপৰা যাতে আমি বিজনেচটো সুকলমে কৰিব পাৰোঁ লগতে মই ভাবিছিলোঁ মাছৰ লগতে ছাগলী ছাগলী ফাৰ্মিঙ এখন কৰোঁ বেয়া হ'ব কথাটো নেকি অঁ আজিকালি ছাগলীটো মানে ছাগলী খোৱা মানুহ বেছি অঁ আজিকালি অঁ অঁ অঁ অঁ আজিকালি বিকিবলৈও ভাল হ'ল চব বজাৰতে ছাগলীটো বিকিব পাৰি

ব্ৰইলাৰৰপৰা ষ্টাৰ্ট কৰোঁ অঁ লগতে কইলাৰটো ভৰাই দিবা পাৰিলে অঁ আজিকালি নতুনকৈ কিবা লেয়াৰ বুলি এটা প্ৰডাক্ট আহিছে অঁ অঁ সেইটো প্ৰডাক্ট যদি ৰাখিব পাৰোঁ আমি কুকুৰা আগতে সেইটো প্ৰডাক্টটো চেভিং কৰিব পাৰিম অঁ আমি একেলগেতো কৰিব পাৰিম চাগে ন

ফাৰ্মাচিবোৰত কৰিবপৰা হ'ব অঁ আমি যদি কেনেবাকৈ যদি পি এম বিশ্বকৰ্মা নতুবা অসম চৰকাৰ যিটো অসম চৰকাৰে যিটো হেৰি কৰিছে এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি বুলি কয় আমি যদি সেইটো আঁচনিও পাই যাওঁ ন আমাৰ তেতিয়া মানে যিটো মূলধনটো আমাৰ তাৰপৰাই ওলাই যাব অঁ চৰকাৰক তেতিয়া ঘূৰায়ো দিব নালাগে মানে কিবা এটা কৰি ভাল দেখুৱাব পাৰিলে সাৱলম্বী হ'ব লাগে আমি এনেইতো আছোঁ এতিয়া বেকাৰ আছোঁ সেইটো নালাগে হেনো এইটো কিবা এটা কৰি দেখুৱাব লাগিব চৰকাৰক ফুল চাবছিডি অঁ আৰু আৰু আৰু দুই লাখকৈ দিছে এইটো এক লাখ টকা ছাবচিডি দিছে এইটো কৰি এইটো যদি আমি অনলাইনটো কৰি যদি ভৱিষ্যতে কেতিয়াবা আহে এইটো সুবিধা আমি যদি এইটো পাৰোঁ ইণ্টাৰভিউ চিণ্টাৰভিউ দি পেলাই তেতিয়াও আমাৰ সুবিধা হ'ব আমি কমচেকম এটা ফিচাৰী খুলিব পাৰিম খান্দিব পাৰিম তাত মাছ পুহিব পাৰিম তাত লগত হাঁহ পুহিব পাৰিম আজিকালি এইবোৰ ফাৰ্মিং কৰিও বহুত টকা মানুহে দেখিছোঁ বহুত কিছুমানে মোৰ অঁ মোৰ লগৰ এজন আছে তেওঁ গাহৰি ফাৰ্মিং কৰিয়ে এতিয়া বহুত টকা ঘটি আছে এটা গাহৰি বিকিলে তেওঁ মোক কৈছে অঁ পঁচিছ হাজাৰ ত্ৰিছ হাজাৰ টকা পায়

সেইটো আমাৰ সত্ৰতটো সেইটো আমি গাহৰিটো পুহিবই নোৱাৰোঁ আমি সেইকাৰণে ব্ৰইলাৰটোকে ফাৰ্ষ্ট পুহি চাওঁ অঁ ছাগলী তাৰপিছত হাঁহটো পুহিম লগত লেয়াৰ কইলাৰ এইবোৰ পুহিব পাৰিম ছাগলীটোত কিন্তু পইচাটো বেছি আছে ছাগলীটো পুহিব পাৰিলে ভাল হ'ব অঁ আজিকালি পাঠা চাথা যদি বনাই দিব পাৰোঁ এইটো খাচী বনাব পাৰোঁ বহুত টকা এটা ছাগলীতে আমি যেনেও পঁচিছ ত্ৰিছ হাজাৰৰ উপৰি বিছ পঁচিছ হাজালৈকে পাই যায় যদি আমি খাচী বনাই দিব পাৰোঁ আজিকালি দানা চানাও সুবিধা আছে ন আমাৰ ওচৰতে দানাৰ দোকানবোৰ আছে আনি মেলি আৰামত খুৱাব পাৰিম

প্ৰথমতে নিজেই চলি লওঁ প্ৰথমতে খুলি আইডিয়া এটা লৈ চাওঁ কিনো নহয় ফাৰ্মিংখন কৰিলে আজিকালি চাকৰি চাকৰি নকৰাকৈ মানুহ চলিব পাৰে ন ফাৰ্মিং কৰি হেৰি কৰি ব্যৱসায় কৰি পেলাই

ছাগলী কেইজনীমান সৰু ছাগলী ক'ৰবাত পাম নেকি তুমি খবৰ কৰিবাহ'ক পাৰিলে শুনিছানে অঁ অঁ দুয়োটাই ছাগলীকে খুলিলোঁ ফাৰ্ষ্ট টাইম ব্ৰইলাৰটো পিছত আমি ভৰাই এতিয়া ব্ৰইলাৰ ভৰাবলৈ বেছি সময় নালাগে নহয়

ফাৰ্মখন বনাই পেলাই যদি আমি পোন্ধৰটামান যদি পোৱালি আনিব পাৰোঁ অঁ পোন্ধৰটাই আনিলোঁ আমাৰ যেনেকৈ এটাই যদি তিনিটাকৈ দিয়ে হেৰিয়ত তিনিটামানকৈ যদি আহে অঁ তিনি দহ ত্ৰিছটা তিনি দহ ত্ৰিছটা দহটা পুহিলে আমাৰ ত্ৰিছটা ত্ৰিছটা ছাগলী ত্ৰিছটা ছাগলী যদি আমি যদি পাঁচ হাজাৰমানকৈও বিকিব পাৰোঁ পাঁচ তিনিগুণ পোন্ধৰ ডেৰ লাখ টকা অঁ সেইটোকে কৈছোঁ অঁ অঁ অঁ জানিছোঁ অঁ অঁ তাতকৈ লগতে আমাৰ পোৱালিবোৰক ক্ৰচ কৰিব পাৰিলেও সুবিধা হ'ব আমাৰ নিজৰে

অঁ অঁ ছাগলী বেপাৰীৰ অভাৱ নাই গম পোৱা ৰাস্তাই ঘাটে আজিকালি ছাগলী লাগিব ছাগলী আছে নেকি ছাগলী আছে নেকি সুধি কৰি থাকে ছাগলীটো ইমান হেৰি অঁ ভালকৈ পথাৰত এতিয়া এই বাৰিষাকেইদিন অকণমান কষ্ট হ'ব কঁঠালগছ চঠালগছ এইবোৰ দিম দৰকাৰ হ'লে দানাটো লৈ আহিম দানা আছে ওচৰতে লগতে পথাৰত এৰাল দি থৈ দিলে হৈ গ'ল ঘাঁহ খাব নে সিহঁতে কিবাকিবি আনি নিজে খাই থাকিব খুব মানে হেৰি খৰালি দিনত অঁ অঁ আৰু যদি আমি চাওঁ নেকি চোৱা লগতে ছাগলীৰ লগতে যদি আমি জাৰ্চি তিনি দুজনীমান যদি যেনতেন আনিব পাৰোঁ আমাৰতো আৰু ভাল হ'ব অঁ অঁ অঁ ব্ৰইলাৰ চইলাৰ ফাৰ্মিং কৰিব পাৰিম অঁ অঁ অঁ

আমি যদি তেনে কেনেবাকৈ জাৰ্চি যদি পাঁচজনীমান আনি ল'ব পাৰোঁ আমাৰ মাহেকত তেতিয়া এক লাখ টকা মেক্সিমাম আহি থাকিব গম পোৱা অঁ জাৰ্চি গৰুত বহুত টকা ন কিন্তু কিন্তু পোন্ধৰ লিটাৰ দুই টাইম দুই টাইম যদি আমিতো গাখীৰটোতো খীৰাব পাৰোঁ গাখীৰটো খীৰালে দুই টাইমত আমি যেনেও কিমান পোন্ধৰ ত্ৰিছ লিটাৰ গাখীৰটো এটা জাৰ্চিয়ে দিলে আমাৰ জানো তিনিজনী গাভিনী হ'ব তিনিজনী পোন্ধৰ পোন্ধৰ ত্ৰিছ পেইষ পঞ্চাছ লিটাৰ যদি এদিনত গাখীৰ বিকিব পাৰোঁ পঞ্চাছ টকাত হ'ব পঞ্চাছ টকাকৈ পঞ্চাছ লিটাৰ গাখীৰত কিমান হ'ব কোৱাচোন হিচাপ এটা কৰাচোন

দুই লাখ নহয় পঁচিছশ টকা এদিনত পঁচিছশ টকা যেনিবা এদিনত যিমান আমাৰ অঁ এদিনৰ হিচাপতো উলিয়াইছোঁ এদিনত এতিয়া পঁচিছশ টকাকৈ আমাৰ এহেজাৰ টকা আমাৰ যেনিবা হেৰি ঘাঁহ চাহ কিবাকিবি সেইবোৰ অঁ ভুচি চুচি আনি পেলাই তেনেকৈ গ'ল এতিয়া পোন্ধৰশকৈ মাহেকত হ'লে আমাৰ ডেৰ লাখ টকা এইফালে ফিছাৰীৰপৰা আহিব পইচা এনেকৈতো ভাল হ'ব ন খুলিবলৈও সুবিধা হ'ব নিজৰ ব্যৱসায় এইটো অঁ প্ৰথমতে ছাগলীৰপৰা আৰম্ভ কৰোঁ ছাগলীৰপৰা পইচাটো বেছি পাম তাৰপিছত অঁ ছাগলীটো ঢেৰ প্ৰকাৰ আছে নহয় আজিকালি কিবা জানা নেকি তাৰ বিষয়ে ছাগলী আজিকালি ঢেৰ প্ৰকাৰ আছে নহয় অঁ

কিমান দাম সেইটো আমি নোৱাৰোঁ চিন্তা কৰিব এতিয়াই অঁ এতিয়া যদি শুনা শুনা এতিয়া যদি তুমি গম পোৱা অসম চৰকাৰে যদি কিবা এনেকৈ তেনেকৈ হেৰি মোৰ হেৰি এইটো কি আছিলে খেতি বাতি কৰিবৰ কাৰণে যদি কিবা খেতি বাতিহে আহিছে এইটো কি বুলি কয় ফিছাৰী খন্দা তাৰপিছত এনেকুৱা যদি কিবা হেৰি দিয়ে যদি তুমি কণ্টেক্টটো ৰাখিবাচোন অফিচৰ লগত পাৰিলে ময়ো ৰাখি আছোঁ অঁ অঁ অঁ অঁ অঁ

ময়ো অঁ অঁ ময়ো অহা আমা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী অঁ অসমৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিখন অনলাইন কৰি থৈছোঁ কেতিয়া আহিব কি হ'বগৈ জানো সেইটো যদি পাওঁ সোনকালে কামটো আৰম্ভ কৰিব পাৰিম অঁ আজিকালি মাছটো বহুত টকা নহয় যদি মীন পালন কৰিব পাৰোঁ ন ভাল ভাল মাছ যদি আনিব পাৰোঁ এয়া আমাৰ অসমত দেখিছাই এতিয়া ন এইটো কি বুলি কয় নগাঁৱৰ মাছ নিদিওঁ বুলি কৈছে আমি যদি নিজে যদি মাছটো উৎপাদন কৰিব পাৰোঁ ইউৰিয়া দিয়া অঁ আমি যদি নিজে যদি মাছটো যদি হেৰি কৰি পেলাই যদি নিজে বিকিব পাৰোঁ বহুত টকা হ'ব ন চিন্তা কৰিবা এনেকৈ ভাল ব্যৱসায় এটা কৰোঁ আমি মিলিজুলি একেলগে অঁ অঁ এদিন অঁ

এতিয়া তোমালোকৰ তাত ভাল মাটি আছেনে ছাগলী ফাৰ্ম এখন বনাবলৈকে অঁ অঁ অঁ অঁ যাব পইচাটো কিমান যাব আমাৰ কিমান অঁ নাই এক লাখমান টকা হ'লেই হ'ব প্ৰথমতে পৰাপক্ষত সৰু ছাগলী সৰু পোৱালি আনিম ঘৰটো বনাম

তেনেকৈ লোকেলটো আনিম অঁ তাৰপিছত ব্ৰইলাৰটো পুহিবলৈ আজিকালি উজু হ'ব ন অঁ হাঁহটোতো পুহিলে সেইটো নিজে নিজেই অঁ হাঁহটো নিজেই

অঁ অঁ অঁ কৰিবপৰা হয় ভাল মাতিলে বাৰিষা দিনত মানে হেৰি খৰালি দিনত সেই খেতিটো কৰিবপৰা হয় ন

এইবোৰ এটা কৰিলে মানে হেৰি পইচাটো ওলাই থাকিলে মানে ভাল ভাল কামত ইনভেষ্ট কৰি থাকিবপৰা হ'ব

আমি প্ৰথমতে এতিয়া আহে ছাগলী ফাৰ্মখনৰ ওপৰত গুৰুত্ব দিয়া যিমান পাৰা গম পোৱা সোনকালে আমি পাৰিলে এই আমি আমি আমি পাৰিলে চোৱা এইটো খৰালিতে ছাগলীটো মানে হেৰি কৰিব লাগিব গম পাইছা তেতিয়া আমাৰ প্ৰথমচোৱা আমি পটককৈ ডাঙৰ হ'ব পইচাটো পাই যাম তেতিয়া বাৰিষাত আমি মানে ভুচি চুচি আনি ইনভেষ্ট কৰিব পাৰিম তেতিয়া তেতিয়া পইচাটো যদি থাকে আমাৰ হাতত গম পাইছানে নাই আঘোণমানৰপৰা যদি আঘোণ আঘোণত ধানটো ডাই এদাই হ'ব ন পুহ অঁ আমি মাঘমানত যদি পোৱালিটো যদি ভৰাব যদি পাৰোঁ এতিয়া সুন্দৰকৈ আমাৰ ফাগুন চ'ত জেঠ জেঠ আহাৰলৈ আমাৰ একদম ধুনীয়াকৈ হৈ যাবগৈ কিবা এটা অঁ অঁ হ'বই নেকি ক'ত হেল্ল'